হেল্ল' অঁ তুমি হেৰি দেখাবলৈ আহিম বুলি কৈছিলা দাঁত অঁ আহিবাচোন এবাৰ মই এবাৰ চাই দিম বাৰু

অঁ তুমি আহিলে চাই পিনে মই ক'ম দাঁতখিনি চাই ল'ম প্ৰথমতে যদি মানে বেছি বিষ নহয় দৰৱ খাব নিদিওঁ বাৰু ভালকৈ ধুব লাগিব নিমখ পানী দি গৰম পানী গাৰ্গল কৰিব লাগিব অঁ গৰম পানী গাৰ্গল অঁ সেই তোমাৰ চাই ল'মচোন বাৰু আৰু মানে ব্ৰাছ ভালকৈ কৰিব লাগিব দাঁতবিলাকত

কৰিছা নহ্ বিষটো কমা নাই অঁ তুমি তেতিয়াহলে আহিবা মই দৰৱ দিম তোমাক বেছি বিষ হ'লেহে খাবা পেইন কিলাৰ দৰৱ দিম বিষৰ কাৰণে বিষ হ'লে খাবা যদি বিষ নহয় নহয় তুমি সেইখিনি গৰম কুহুমীয়া গৰম পানী নিমখ দি ধুবা ভালকৈ ব্ৰাছ কৰিবা কৰি আছা নহ্ তুমি এবাৰ আহি যাবাচোন ন মই চাই চাই পিনে তোমাক দৰৱ দিম দেই গাৰ্গল কৰিবৰ কাৰণে দিম আৰু এটা বেলেগ দৰৱ আৰু দাঁতৰ কাৰণেও বিষৰ কাৰণে এটা দিম

অঁ অঁ উঠাই দিব অঁ অঁ উঠাবৰ কাৰণে তোমাক মই দুদিনমান দ দৰৱ খাবৰ কাৰণে দিম বিষটো কমি জেগাডোখৰ অঁ অঁ অঁ অঁ অঁ তেতিয়াহ'লে তোমাৰ উঠাবও লাগিব বাৰু অঁ অঁ অঁ অঁ হ'ব মই চাই ল'ম যদি উঠাবলগীয়া হয় মই তোমাক এণ্টিবায়'টিক লিখি দিম তুমি আহি যাবা এবাৰ মই গধূলি প্ৰায় মানে চাৰিটা বজাৰ পৰা আঠটা বজালৈকে থাকোঁ তুমি আহিবা আহিলে এবাৰ মোৰলৈ ফোন কৰি ল'বা দেই মই কি কেনেকুৱা কি উঠাবই লাগেনে তোমাৰ ফিল আপ কৰিব লাগে চাই কৰি মই তোমাক জনাম অঁ উঠাবলগীয়া হ'লে মই এ এসপ্তাহৰ কাৰণে দৰৱ দিব লাগিবতো লিখি দিম তুমি লৈ যাবা খাই কৰি আকৌ আহিবা মই মাতিম তোমাক কেতিয়া আহিব লাগে হ'ব তেতিয়াহ'লে নহ্ আহিবা অঁ অঁ আহিবা